হেল্ল' অ' জুমলি অ' কি কৰিছা ঠিকেই আছে মইও ঠিকেই আছো ভালেই আচ্ছা এটা কথা নহয় মই এটা হেয়াৰ কণ্ডিশ্যনাৰ এটা অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টত হা তোমাৰ মানে কি হয় এই ফ্লিপকাৰ্টত কণ্ডিশ্যনাৰটো মানে অলপ লুজ আহিলে লুজ মানে সেইটো লছ নহয় ঠিক তোমাৰ মানে কণে পেকেট লু'জটো নহয় কথা কোৱা নাই তোমাৰ যিটো বটল আছিলে বটলটোৱে মুখনিখন মানে লুজ অঁ লিকেজ আহিছে হয় প্ৰডাক্টটো প্ৰব্লেম বুলিয়ে ভাবিছোঁ মই এতিয়া হা হ'লেও যি কি নহওক বাৰু বস্তুটো মই এতিয়াতো আহিলে যেতিয়া খোলা আহিলে যেতিয়া বস্তুটো প্ৰয়োজন হৈ আছিলে ন মোৰ ইউজ কৰি দিলোঁ অঁ ইউজ কৰিলোঁ তোমাৰ আজি তিনি চাৰিদিন ইউজ কৰিছোঁ কিন্তু তাৰ এতিয়াতো প্ৰডাক্টটোতো প্ৰব্লেমটো আহিছেই এতিয়া যিটো মই মানে ইউজ কৰিছোঁ ইউজ কৰাৰ পাছতো মানে প্ৰব্লেম পাইছোঁ তোমাৰ চুলিটো সৰি গৈছে আৰু যিটো মানে তোমাৰ বেছি ৰাফ হৈ গৈছে হা আৰু শুকান শুকান লাগিছে তোমাৰ

প্ৰব্লেমটো প্ৰডাক্টটোও প্ৰব্লেম আছে তোমাৰ কোম্পানীটো প্ৰডাক্ট তেতিয়া কোম্পানীটোও অলপ প্ৰব্লেম আছে নেকি মোৰ মতে

বস্তুটো মানে আচলতে বস্তু এটা ইউজ কৰিলে গম পোৱা যায় ন মানে ভাল বেয়া আচলতে কি হয় বস্তুটো এবাৰ ইউজ কৰিলে মই এতিয়া তোমাৰ এতিয়া মোৰ লগৰ তুমি এতিয়া তোমাকো এতিয়া মই এতিয়া বস্তুটো মই ইউজ কৰি যদি মই এতিয়া বেয়া পাওঁ তোমাকো ক'ম তুমিতো ইউজ নকৰিবা ন আৰু মইতো কাবাক ইউজ কৰিবলৈ এইটো মই নক'ম ন অ' প্রডাক্টটো যথেষ্ট বেয়া আছে মানে মানে তোমাৰ চুলিটো সৰি গৈছে ন হয় হয় গতিকে মানে বাকী মানে মই মানে মানুহক ইউজ কৰিবলৈ নকওঁ মানে এইটো ছাজেষ্ট নকৰোঁ মানে এইটো মই ব্যৱহাৰ কৰিব কাৰণে হা

ঠিক আছে দিয়া তেনেহ'লে হ'ব দিয়া